হেল্ল' ভৈৰৱ নেকি ভৈৰৱ কোৱা কোৱা ভাত খাই পেলাই অকণমান জিৰাইছোঁ আৰু ফেনৰ তলতে বহি খুড়ীয়ে খুড়ীও আছে ওচৰতে বহি আছে অলপ ঠাণ্ডা লৈ আছে অঁ কোৱাচোন ভাল কথা

এতিয়া অহা সপ্তাহত চানদেৰ দিনাই ভাল আৰু

বেয়া নহয় আৰু তোমালোকৰ তাৰ পৰা কোন কোন যাব

তেতিয়াহ'লে হেৰি কৰিব লাগিব নহয় গাড়ী এখনৰ ব্যৱস্থা কৰিব লাগিব নহয় মানে বাছত মানে বৰ যন জত হয় অ' পাৰ্চনেল গাড়ী এখন লৈ ল'লে মানে আমাৰ অকণ ফুৰিবলৈও সুবিধা হয় আৰু খোৱা বোৱা বস্তুও মানে লৈ যাবলৈ ভাল হয় কাৰণ বাছৰ কাৰণে মানে অ'ত ৰোৱা ত'ত ৰোৱা বৰ দিগদাৰ হয় তুমি হেৰি কৰিবা তুমি সৰু গাড়ী এখন সুধি চাবাচোন ভাড়া কিমান ল'ব

নহয় আমি নহয় পাৰ্চনেল গাড়ী ল'লে আমি তাত থাকিব নালাগে আমি মানে কি কৰিম এতিয়া মই মোৰ ফালৰ পৰাহে কৈছোঁ আমিতো বনোৱা মেলাটো কৰিবলৈ অসুবিধা হ'ব পাৰে আমি এই যে পেকেট লাঞ্চ পায় আমি ইয়াৰ পৰাই ধুনীয়াকে লৈ গ'লো ঘৰতো দুই এটাই চাহ খাবৰ কাৰণে কিবা মিঠাই বনাই লৈ গ'লো তাতে চব চাই মিলি আৰু লাহেকে খোৱা বোৱা কৰি আকৌ ঘূৰি আহিব পাৰিম আৰু পাৰ্চনেল গাড়ীখন হ'লে মানে আমাৰ যিমান দেৰি হ'লেও আমাৰ সিমান চিন্তা নাথাকে হেঁ কাৰণ বাছত আকৌ আমাৰ দিগদাৰ হ'বতো সেইটো কাৰণত তাকে তুমি ভাল গাড়ী এখন চাবা আটাইকেইজন ধৰাকে চাই মেলি মোক অঁ তাৰ পিছত মোলৈও খবৰটো দিবা ভাড়া কিমান ল'ব অঁ অহা দেওবাৰলৈ বেয়া নহয় কাৰণ সেইদিনা বন্ধ বাৰ আছে

ঠিক আছে ঠিক আছে ঠিক আছে অঁ হ'ব